হয় আমাৰ অঞ্চলত সকলো ধৰণৰ খেতিয়েই কৰা হয় ধানৰ লগতে বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতিও আমাৰ অঞ্চলত কৰা হয় ধান খেতি বিশেষকৈ ৰঞ্জিত বৰা মাছুৰি জহা কোমল চাউল ব্লেক ৰাইচ ৰঙা বৰা আদি বিভিন্ন ধৰণৰ ধানৰ খেতি কৰা হয় সেইবোৰ সাধাৰণতে ভাতৰ লগতে আমাৰ অঞ্চলত হোৱা বিভিন্ন ধৰণৰ উৎসৱসমূহত খোৱাৰ বাবে জলপানৰ কাৰণেও সেইবোৰ তেনেধৰণে পিঠাৰ কাৰণে সেই চাউলৰ খেতি ধানৰ খেতি কৰা হয় ইয়াৰ লগতে আমাৰ অঞ্চলত বিভিন্ন ধৰণৰ শাক পাচলিও কৰা হয় যেনেকৈ লাও কোমোৰা জিকা লাইশাক ৰঙালাও অমিতা জলকীয়া গোমধান দাংবডি ফেঞ্চবিন বন্ধাকবি ফুলকবি ব্ৰকলি আলু সৰিয়হ পিঁয়াজ আজি আদি বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি কৰা হয় আমাৰ অঞ্চলটোত সাধাৰণতে ৰবি আৰু খাৰিফ দুইবিধ দুইধৰণৰ ছিজনত হোৱা খেতি কৰা হয় ধান খেতি বিশেষকৈ জুন আৰু আগষ্ট মাহত পথাৰসমূহ হাল বাই তাত ধানৰ গুটি সিঁচা হয় জুন আৰু আগষ্ট মাহত যিহেতু অসমত বৰষুণৰ মাত্ৰা বেছি হয় গৰম দিন হয় সেয়েহে সেই সময়তে ধানবোৰ ধনৰ গুটি সিঁচি অসমত খেতি কৰা হয় আৰু ইয়াৰ পাছত অক্টোবৰ আৰু ডিচেম্বৰ মাহত যেতিয়া ঠাণ্ডা দিন আহে শীত আহে তেতিয়া ধানসমূহ চপোৱা হয় তেনেকৈ আমাৰ অঞ্চলটোত বিভিন্ন ধৰণৰ খেতি কৰা হয়